হয় আমি বনৌষধিৰ পৰা বিভিন্ন ৰোগৰ নিৰাময় কৰিব পাৰোঁ যেনে আমাৰ ঘৰতে ৰোপণ কৰি থোৱা তুলসী গছজোপা বিভিন্ন জ্বৰ কাঁহত তুলসী পাত আনি পিচি অকণমান মৌ জোলৰ ৰস দি পেলাই আমি খালে কাঁহ নিৰাময় হয় আৰু যেনে বাৰীতে থকা মচন্দৰি মচন্দৰি পাতত দি খাব পাৰোঁ খালে পেটৰ বেমাৰ নিৰাময় হয় বিভিন্ন ধৰণৰ আমাৰ এতিয়া অঞ্চলত বহুতো তেনেকুৱা বনৌষধি পোৱা যায় বনৌষধিবিলাকে আমি নিৰ্দিষ্ট নিৰ্দিষ্ট বেমাৰত খালে আমি ভাল পাওঁ আৰু বনৌষধি খালে কোনো অপকাৰী অপকাৰিতাও নাই তাৰপৰা আমাৰ এতিয়া নিৰ্দিষ্ট এণ্টিবায়'টিক এণ্টিবায়'টিক এটা খালে আমাৰ যিখিনি স্বাস্থ্য ক্ষতি সাধন কৰিব নিৰ্দিষ্ট বেমাৰটো ভাল হ'ব তাৰ লগতে কিন্তু তাত বহুতো ছাইড এফেক্ট আহি পৰে কিন্তু আমাৰ বনৌষধিসমূহৰ পৰা সেইবিলাক নাপায় আমাৰ তেনেকুৱা বহুত বনৌষধি আনে বনৌষধি আছে যিবোৰ খালে আমাৰ স্বাস্থ্য ভালে থাকে আগৰ দিনৰ মানুহে তেনেকৈ বনৌষধি খাইছিলে কাৰণে আগৰ দিনৰ মানুহৰ বহুত স্বাস্থ্য ভালে আছিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিছিলে বহুতো খাদ্য বনৌষধি আছে এনেকুৱা যিবিলাক খালে বিভিন্ন ধৰণৰ মাৰাত্মক ৰোগ নহয় বৰ্তমান অৱস্থাত যেনেকৈ কেঞ্চাৰ ব্ৰেইন টিউমাৰ এনেকুৱা ৰোগ বৃদ্ধি পাইছে কিন্তু আগৰ দিনত তেনেকুৱা ৰোগবোৰ মানুহৰ নাছিলে তেনেকুৱা নিৰ্দিষ্টবোৰ মানে বনৌষধি খাইছিলে যিবোৰৰ কাৰণে মানুহৰ বিভিন্ন ধৰণৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিছিলে আমাৰ যেনেকে অসমীয়া পৰম্পৰাত এটা নিয়ম আছিলে গৰু বিহুৰ দিনাখনি যেনেকে গৰু ছাদৰ গৰু ছাটত লগোৱা বস্তুবিলাক সেইবিলাক খাই আনি ভাজি মেলি খালে বিভিন্ন ধৰণৰ ৰোগ নিৰাময় হয় আৰু বিভিন্ন ধৰণৰ ৰোগ সেই পৰম্পৰা থকাৰ কাৰণে আমাৰ অসমীয়া মানুহৰ বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে আমি গৰু ছাটত মৰা সেই পাচলিবিলাক আনি ভাজি খাইছিলোঁহি আকৌ যেনেকৈ বিহুৰ পাছদিনা যিদিনা এশ এবিধ শাক পাচলি খায় সেই সেইবিলাকৰ পৰাও সেই শাক পাচলিসমূহৰ বিভিন্ন ধৰণৰ ঔষধি গুণ আছে যিবোৰৰ কাৰণে আমি বিভিন্ন ৰোগৰ পৰা নিৰাময় পাব পাৰোঁ সেই এশ এবিধ শাক খোৱাৰ কাৰণে আমাৰ স্বাস্থ্যৰ বিভিন্ন ৰোগ নিৰ্মূল কৰে আৰু যিবোৰ কাৰণে আমাৰ ৰোগৰ এণ্টিবায়'টিক হিচাপে কাম কৰে আমি সেইকাৰণে এণ্টিবায়'টিক খোৱাতকৈ বিভিন্ন ধৰণৰ বনৌষধি খোৱা খালেই আমাৰ স্বাস্থ্য উন্নত থাকে আৰু সেইসমূহৰ পৰা একো অপকাৰিতাও নহয় একো অপকাৰিতা নহয়